ভাৰতৰ প্ৰত্যেকেই চাহ ভাল পায় আৰু আমাৰ ইয়াত মানে অসমত চাহৰ কাৰণে প্ৰায় বিখ্যাত এতিয়া ধৰি লওক ডিব্ৰুগড় তিনচুকীয়া মৰাণ ডিমৌ গেলেকী মানে বিভিন্ন ঠাইত চাহপাতৰ খেতি কৰে আৰু মই চাহ খায়ো ভাল পাওঁ আৰু বনায়ো ভাল পাওঁ ধৰি লওক যেনে লাল চাহ গাখীৰ চাহ কাৰা চাহ মানে তুলসী জালুক লং ইলাচি আপোনাৰ ডালচেনি কেঁচা হালধি এইবোৰ দি পেলাই বনাওঁ এই কাৰা চাহটো আৰু আমি ধৰি লওক জ্বৰ চৰ্দি হ'লে মানে এনেকৈে বনাই খাওঁ আৰু ল'ৰা ছোৱালীকো ঘৰৰ সকলোকে বনাই দিওঁ আৰু সেই চাহ একাপ খালে মানে আপোনাৰ বহুতখিনি ভাল লাগে আৰু মূৰ চুৰ বিষালেও আমি প্ৰায় তেনেকে চাহ অকণ বনাই খাওঁ আৰু জ্বৰ হ'লে মানে চৰ্দি লাগিলে আৰু গাখীৰ চাহটো বনাওঁ গাখীৰ চাহটোত মানে ধৰি লওক এনেকে বনাওঁ লং ইলাচি ডালচেনি তেজপাত আৰু তুলসী দি বনাওঁ এই গাখীৰ সৰহকে দিওঁ চাহপাতো সৰহকে দিওঁ ধৰি লওক এই চাহকাপ খাই বৰ ভাল লাগে এতিয়া আলহী দুলহী আহিলে মানে প্ৰায় আলহীক গাখীৰ চাহে দিয়া হয় আৰু আমি ঘৰত প্ৰায়েই লাল চাহহে খাওঁ লাল চাহটো ভাল পাওঁ খাবলে ৰাতিপুৱা একাপ চাহ খাওঁ বিনা চেনি চাহ তাৰপিছত মানে দুপৰীয়া খাওঁ আৰু পিছ টাইমত তাৰপা আমাৰ আমাৰ এতিয়া ক'বলৈ গ'লে আমাৰ অসমত আমাৰ যিটো চাহপাত সেই চাহপাতটো মানে আপোনাৰ কেবাটাও কোৱালিটি আছে এক নম্বৰ কোৱালিটিটো দি চাহপাত চাহটো খালে বনাই খালে মানে বহুতখিনি ভাল লাগে আমাৰ আৰু আমাৰ ঘৰত ধৰি লওক আলহী আহিলে প্ৰথমে আমি চাহ কাপেই দিওঁ আৰু বিভিন্ন অনুষ্ঠানতো বিয়া সকাম আৰু ধৰি লওক মানে এইবিলাকত দিয়া হয় চাহ আৰু মোৰ বিষালেও আমি চাহকাপ বনাই খোৱা হয় আৰু এই চাহখিনি মোৰ বিষালে চাহ খালে বহুত ভাল লাগে আৰু মাথাটো অকমান মানে পাতলা লাগে আৰু জালুক দিও খাব পাৰি কিন্তু জালুক মানে সৰু লৰা ছোৱালীৰ কাৰণে বেয়া জালুক দিয়াটো এতিয়া আলহী আমাৰ বিভিন্ন বিয়াবিলাকত আমাৰ গাঁৱৰ যিবিলাক সকাম হয় সকামবিলাকত আৰু বিবাহ অনুষ্ঠানত এনেকুৱা ঘৰুৱা কিছুমান আলহী দুলহি আহিলে এনেকুৱাবিলাকত আমাৰ মানে চাহটো দিয়া হয় এইটো চাহটো আমাৰ ইম্পৰ্টেণ্ট হয় অসমত আমাৰ কিছুমানে ধৰি লওক চেনি দি খাই ভাল পায় কিছুমানে নিদিয়াকে ভাল পায় আমি নিদিয়াকে ভাল পাওঁ এই চাহ এই চাহ বিষয়নো কিনো ক'ম আৰু অসমত মানে ভাৰতত অসম ভাৰত আমাৰ সকলোতে এইটো চাহৰ মানে এইটো এটা কি ক'ম এইটো এটা মানে নিচা বুলিয়ে ক'ব লাগিব চাহৰ এইখিনিয়ে আৰু চাহ মানে কেনেকে বনাওঁ মই কি কি কৰি বনাওঁ গাখীৰ চাহ কাৰা চাহ তাৰপিছতে লাল চাহটো এই কেনেকে বনাওঁ মই ক'লোৱেই ইয়াত কোৱাৰ দৰেই চাহ বনাওঁ আৰু ঠিক আছে আজিলৈ আহোঁ